মই কালি ফাচি বজাৰৰ পৰা কপাহী শাড়ী এখন কিনি আনোঁ শাড়ীখনৰ কালাৰটো নীলা নীলাত বগা বুটা বছা বহুত ধুনীয়া আৰু শাড়ীখনৰ দামটো হৈছে মাত্ৰ পাঁচশ টকা পাঁচশ টকাত কপাহী কাপোৰৰ শাড়ী আৰু ইমান ধুনীয়া লগতে ব্লাউজো ফ্ৰী ব্লাউজো দিছে আৰু ব্লাউজটো হাফ চিলোৱাই হয় অকমান ফিটিং কৰি ল'লেই হ'ল মুঠতে ৰেডিমেটকে ধুনীয়াকে শাড়ীখন পাই গৈছোঁ পাঁচশ টকাত আৰু শাড়ীখন পিন্ধিবলৈ বহুত আৰামদায়ক হয় কাৰণ যিহেতু কটনৰ হয় শাড়ীখন আৰু মেখেলা চাদৰতকৈ শাড়ী পিন্ধাটো সহজ কিয়নো মেখেলা চাদৰ চাদৰখন বেলেগকৈ ল'ব লাগে মেখেলাখন বেলেগকৈ ল'ব লাগে কিন্তু শাড়ী পিন্ধিবলৈ হ'লে তেনেকৈ নালাগে শাড়ীখন বিশেষকৈ কপাহী কাপোৰৰ শাড়ী মেখেলা চাদৰতকৈ পিন্ধিবলৈ বহু গুণেই সহজ আৰু কৰ্মৰত মহিলা যিসকল শিক্ষয়িত্ৰী যিসকল শিক্ষয়ত্ৰী বা অন্যান্য বিভাগত কৰ্মৰত মহিলা যিখিনিয়ে দেশী কাপোৰ পৰিধান কৰিব লাগে যেনেকৈ শাড়ী বা মেখেলা চাদৰ ইত্যাদি তেতিয়াহ'লে কপাহী শাড়ী পিন্ধি যাব পাৰে আৰু শাড়ীবোৰ বহুত কম দামতে পোৱা যায় ইভেন এশ টকাতে শাড়ী আৰম্ভ হয় এশ টকাৰ পৰা আৰম্ভ হয় শাড়ীৰ প্ৰাইছবোৰ আৰু মই পাঁচশ টকাত কপাহী আৰু ইমান ধুনীয়া ৰঙৰ শাড়ী পাইছোঁ মই শাড়ীখন লৈ বহুত সুখী হৈছোঁ